অঁ হয় হয় মই আপোনাক সুধিব খুজিছিলোঁ নিউজ লাইভৰ অফিচটো ক'ত আছে মই এতিয়া বৰ্তমান জালুকবাৰীত আছো

হয়

হয়

হয় ৰাজগড়ত উঠিলে কোনফালে যাম মই

কোন কোন কোনফালে যাম অভাৰব্ৰীজৰ তলফালে তলে কোনফালে যাম আমি হয়

হয় মই হয় মই জালুকবাৰীৰপৰা জালুকবাৰীৰপৰা মই ডাইৰেক্ট খ্ৰীষ্টানবস্তি নাপাম নেকি জালুকবাৰীৰপৰা যদি মই গাড়ীত উঠো খ্ৰীষ্টানবস্তি নাপাম নেকি মই চিধা

হয় হয়

হয় হয়

ঠিক আছে দিয়ক জনোৱাৰ কাৰণে ধন্যবাদ ঠিক আছে হ'ব দিয়ক